ধৰক কোনোবাই নতুনকৈ মটৰচাইকেল শিকিছে নতুনকৈ বাইক শিকিছে ত' তেওঁ এটা দুটাই কথা মনত থ'ব লাগে যে তেওঁ বেছি স্পীড চলাব নালাগে কাৰণ কেলে তেওঁ নতুনকৈ শিকিছে বস্তুটো সেইকাৰণে বেছি স্পীড চালাব নালাগে এটা স্পীড লিমিটত যাব লাগে আৰু ধৰক গিয়েৰ কেনেকৈ লগাব লাগে কেই নম্বৰ গিয়েৰ কেই নম্বৰ কিমান স্পীডত কেই নম্বৰ গিয়েৰ লগাব লাগে সেইখিনি বস্তু জানিব লাগে আৰু ধৰক তেওঁ এতিয়া মানে বেছি ধৰক এজন জনা এজন তেওঁ পিছপিনে বহাই ল'ব লাগে অকলে যোৱাতকৈ কাৰণ কেলে কাৰণ এখন বাইক চলোৱাটো কাৰণ বাইকৰ চাৰিটা চকা নাথাকে দুটা চকা থাকে পৰি যোৱা বহুত সম্ভাৱনা থাকে ত' সেইটো কাৰণে তেওঁ যদি নতুনকৈ শিকিছে তেন্ত তেওঁ পিছপিনে এজন যোনে আগতে পুৰণা শিকা তেওঁ য ল'ব লাগে আৰু বেছি স্পীড চলাব নালাগে সিমানটোৱে মই ক'ব বিচাৰোঁ